ব্যৱসায় আৰম্ভ কৰাৰ সময়ত গাঁও অঞ্চলৰ লোকসকলে বহুতো সমস্যাৰ সন্মুখীন হয় যিহেতু প্ৰথম অৱস্থাত আমাৰ গাঁৱৰ পৰিৱেশ গাঁৱত মানে কি হয় নলা আমাৰ প্ৰায়বিলাক মানুহে পানীৰ অভাৱত গাঁৱৰ মানুহখিনিয়ে পানীৰ অভাৱত খেতি নকৰে আমাৰ গাঁৱত মানে কি হয় যেনেকে বাহি বেলেগ অন্য দেশবিলাকত মানে যিখিনি পানী মানে পথাৰে পথাৰে মানে খেতি পথাৰত পাব পানী পৰিবগৈ সেনেকুৱা মানে নলা নৰ্দমা পানীৰ পাম্পৰ সুবিধা আছে আমাৰ গাঁৱত মানে যিটো আমাৰখিনি মানে মানুহে প্ৰায় বছৰটোত এটাহে খেতি কৰে অকল ধান খেতিয়ে কৰে আৰু বাকী পিছৰ সময়খিনিত প্ৰায়খিনি মাটি ই এনেই পৰি যায় পানীৰ সমস্যা কাৰণেই মানুহে খেতি নকৰে সেই খেতিখিনি যদি আমাৰ চৰকাৰৰ কিবা সুবিধা সুবিধা দিয়ে পানী পাম যিহেতু কিছু কিছু ঠাইত দিছে হ'লেও আমাৰ মানে গাঁৱৰখিনি আমাৰ যিখিনি ওচৰ চুবুৰীয়া অঞ্চল সেইখিনিত এতিয়ালৈকে সেই পানীৰ সমস্যাটো এতিয়ালৈকে সমাধান হোৱা নাই নলা নৰ্দমা যি সেইখিনি সুবিধা আমাৰ খেতিয়কসকলে পোৱা নাই তেনে ক্ষেত্ৰত আমি সেই কিছুমান বহুত মানুহে তেনে ক্ষেত্ৰত মাটিডোখৰ পেলাই থ'বলগীয়া হয় তাত খেতি কৰিব নোৱাৰে যিকোনো ব্যৱসায় তাত কবি খেতিয়ে হওক আলু খেতিয়ে হওক বিলাহী খেতিয়ে হওক যিকোনো খেতি মানে চবজি শাক পাচলি খেতি মানুহে নকৰে পানীৰ কাৰণেই নকৰে পানীৰ কাৰণে নকৰাৰ ক্ষেত্ৰত সেই সেই পানী আমাৰ মেইন সমস্যা আৰু যিখিনি আমাৰ গাঁৱত যিখিনি শস্য উৎপাদন হয় সেইখিনি কি আমাৰ চহৰত গৈ বজাৰত বিক্ৰী কৰিবলৈও কিছুমান মানুহে মানে অহা যোৱা যাতায়তৰ অসুবিধাৰ কাৰণেও কিছুমান মানুহে সেইখিনিতে ৰৈ যায় বা চহৰত গৈ বিক্ৰী কৰিবলৈ নাযায় তেনে ক্ষেত্ৰত আৰু আমাৰ গাঁৱত মানে প্ৰায় বাৰিষা কালত বানপানী হয় বানপানী হ'লে মানুহৰ বহুত অসুবিধা হয় জীৱ জন্তু থকা খোৱা মানুহৰ শস্য পথাৰ চব মানে ধ্বংস হৈ যায় কৃষকে এজন খেতিয়কে ইমান আশাৰে খেতি কৰে বানপানীৰ সময়ত সেই সকলোবোৰ খেতি যেতিয়া বুৰাই পেলাই মানুহৰ মানে মনটো বহুত বিকিষ্ণা লাগি যায় এই সিমান কষ্টৰে খেতি কৰিলো সেই খেতিখিনি আজি এনেকুৱা হৈ থাকিলে সেইটো এটা সমস্যা আৰু আমি যদি কিবা একে মানে আৰু অন্য কুকুৰা গাহৰি ছাগলী যিকোনো ধৰক পালন কৰোঁ জীৱ জন্তু পালন কৰা হয় জীৱ জন্তুখিনি যদি কেতিয়াবা মহামাৰীৰ ৰোগ দেখা দিয়ে সেই মহামাৰীখিনি ৰোগৰ ফলত আমাৰ যিখিনি মানে জীৱ জন্তু আছে হয় কেতিয়াবা হয়তো মৰিও যায় ধ্বংস হৈ যায় তেতিয়া মানে বহুত প্ৰব্লেম হয় বহুত মানে সমস্যা হয় বহুত মনত ব্যৱসায়ীজনেও আঘাত পায় তেনেক্ষেত্ৰতো সেই যিখিনি মহামাৰীৰ ৰোগ সেইখিনি আঁতৰ কৰাবলৈ চৰকাৰে এতিয়াও কিছুমান প্ৰশিক্ষণ দিছে যথেষ্টখিনি প্ৰশিক্ষণ দিছে তথাপিতো এচাম মানুহ সেই প্ৰশিক্ষণৰ পৰা বঞ্চিত হৈ আছে সেই বঞ্চিত হৈ থকা মানুহখিনিক যদি কোনোবা এজন গাঁৱৰ প্ৰধান বা গাঁৱৰ গাঁওবুঢ়া বা অন্য যিকোনো চৰকাৰৰ কৃষি বিভাগৰ যি মুৰবী থাকে তেওঁলোকে যদি গাঁৱৰ চৰকাৰী গাঁওবুঢ়াজনক মানে যোগাযোগ কৰি লৈ গাঁৱৰ যিখিনি পিছ পৰি থকা মানুহ আছে তেওঁলোকক যদি আৰু ভালকৈ অলপ প্ৰশিক্ষণ দিয়ে যিখিনি মানুহ এচাম মানুহ বাদ পৰি গৈছে সেই মানুহখিনি হয়তো বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি কিনে খেতি কৰি কিনে আৰু অলপ মানে তাৰপৰা শস্য উৎপাদন কৰি বজাৰত বিক্ৰী কৰিবলৈ সক্ষম হ'ব তাৰপৰা বহুতো মানুহে আমাৰ উপকৃত হ'ব বুলি মই ভাবোঁ মানে আৰু তেনে ক্ষেত্ৰত যদি চৰকাৰৰৰ মানে যিবিলাক আৰু খেতিয়কজনেও নিজে গৈও চৰকাৰৰ যি কৃষি বিভাগ আছে তাৰ তেওঁলোকৰ লগত যোগাযোগ কৰিও খেতিখিনি উন্নত কৰিবলৈ আৰু অলপ চেষ্টা কৰিবও পাৰে আৰু চৰকাৰেও মানুহখিনিও যদি অলপ সহায় কৰে পানীৰ যিখিনি নলা নৰ্দমা সমস্যা আছে সেই নলাখিনি যদি কিবাকে সুবিধা হয় তেনেক্ষেত্ৰতো মানুহগৰাকী মানে আও খেতি কৰিবলৈ উৎসাহ পাব বুলি মই ভাবোঁ ইয়াকে কৈ গাঁৱৰ যিখিনি গাঁও অঞ্চলৰ ব্যৱসায় যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান হ'ব বুলি মই ভাবোঁ পৰাপক্ষত গাঁও গাঁও অঞ্চলত অকল মানে পানীৰ সমস্যা যিহেতু পানীখিনি নহ'লে খেতি পথাৰত গৈ ঘৰৰ পৰা দমকলেদি গৈ দিয়াত বহুত অসুবিধা হয় মই এইখিনিকে কৈয়ে মই আজি এই ব্যৱসায়ৰ যিখিনি সমস্যা তাৰ বিষয়ে সমাপ্ত কৰিলোঁ